মই ধৰক ইস্কুলত থকা অৱস্থাতে মানে গোটৰ টো হেৰিয়াৰ লগত দৌৰিছোঁ দৌৰিছোঁ কিন্তু এনেকে কম্পিটিশ্যনত দৌৰিছোঁ আৰু এই অভিজ্ঞতাটো এই সেইটো অভিজ্ঞতাটো ভালেই লাগে

এতিয়া ধৰক তেনেকে দৌৰাটো এনেকে গোটত বা মানে দৌৰা নহয় চিংগুল অকলেই দৌৰা হয়

কেতিয়াবা এই মানে পোৱা এইটো পাঁচ ছয়জন এনেকে লগ লাগি দৌৰা হয় আৰু কেতিয়াবা মানে এনেকে দৌৰোঁতে মানে আজি অকণমান ইস্পীড দৌৰোঁ বুলি গোটেইখিনি দৌৰোঁ তেনেকে হেৰি আৰু কিবা কম্পিটিশ্যনত দৌৰিবলৈ হ'লে মানে ধৰক গোটত তেনেকে এতিয়া আমাৰ ইয়াত তেনেকে কোনো হেৰি নাই আমি আৰু এনেই ধৰক ঘৰ ওচৰে পাঁচ ছজন যেতিয়া পুৱা দৌৰিব যাওঁ তেতিয়া মানে কেতিয়াবা স্পীডত গোটেইকেইজন দৌৰোঁ আৰু কেতিয়াবা লাহে লাহেও দৌৰোঁ তেনেকে এনেকেই গোট মানে লগৰ হিচাপে দৌৰিছোঁ আৰু কিন্তু ধৰক আমি আমি গোটৰ হেৰিয়াত মানে তেনেকে হেৰি কৰা নাই আৰু কোনো ধৰক ক্লাৱত হৈ মানে আজিলৈকে দৌৰত মানে যোগদান কৰা নাই ইস্কুলৰে কম্পিটিশ্যনত তেনেকে হেৰি গোট হৈ কিনে আৰু দৌৰিছোঁ এই এইটো স্কুলীয়া জীৱনৰ কথা আৰু এতিয়া তেনেকে বিশেষকে তেনেকে হেৰি কৰাটো আমি সুবিধাইে নাই আমাৰ আৰু পোৱাও নাই তেনেকেই পুৱাই আৰু যিটো দৌৰা হয় সেইটোৱে আৰু হেৰি কেতিয়াবা পাঁচজন ছয়জন কেতিয়াবা তিনিজনো হয় এনেকে এনেকে দৌৰোঁ আৰু কেতিয়াবা ইহঁতক কওঁ আজি অকণ ইস্পীড দৌৰোঁ তাৰপিছত আকৌ এইটো কেতিয়াবা ধৰক তেনেকে ছজনমান লগ লাগো তেতিয়া আৰু তেনেকে ইস্পীড দৌৰোঁ বুলি কওঁ ইস্পীডতে দৌৰোঁ আমি সেইটো সেনেকে পাঁচ ছয়জনৰ লগত হেৰি আছে কিন্তু এনেকে ক্লাবৰ হেৰিয়াত মানে ধৰ কৰা নাই আজি লেকে ইস্কুলৰ জীৱন স্কুলত কম্পিটিচন সেইবিলাকত দৌৰিছোঁ তেনেকে অভিজ্ঞতাটো তেনেকে মানে ভালেই লাগে কিন্তু এতিয়া ধৰক মানে যোগদান কৰিবলৈ মন যায় কিন্তু তেনেকেতো এতিয়া আমি পোৱা নাই এইটো ধৰক এইটো আমি ক্লাবৰ হৈ কেনে বা কোনোবা তেনেকে এতিয়া আমি এনেকে পোৱা নাই যে এইটো দৌৰিবলে কাৰণে আৰু যদি এনেকে কামত দৌৰিবলে হয় যদি সুবিধা পাওঁ তেতিয়াহ'লে দৌৰাটো নিশ্চয় কৰিমেই আৰু